পোনপ্ৰথমে আমি শিল্পী হ'বৰ কাৰণে সাধনা কৰিব লাগিব আৰু এই সাধনা মন প্ৰাণেৰে কৰিব লাগিব শিল্পী শিল্পী শিল্পীতো বহুত ধৰণৰ থাকে যেনে কিছুমান গান গাই ভাল পায় আৰু কিছুমান লিখি ভাল পায় কিছুমানে নাচি ভাল পায় আৰু কিছুমান এক্টিং কৰি ভাল পায় আৰু এই শিল্পীবিলাক গান গালে এনেই গালে নহ'ব কিছু একদম মনে প্ৰাণেৰে গাব লাগিব ত' তেতিয়াহে ক'ম যে এগৰাকী শিল্পী তেওঁ আৰু এই শিল্পীবিলাকে বহুত ধৰণৰ প্ৰভাৱ পেলায় আৰু যেনে তেওঁলোকক মানুহবিলাকে চায় নহ্ যেনে যোনে গান গায় তেওঁকতো মানুহে চাবই আৰু এই মানুহবিলাকে কিছুমান মানুহে নিজকে সেই গায়কজনক দেখি এটা ইনস্পিৰেশ্যন পায় আৰু এই ইনস্পিৰেশ্যনৰ জৰিয়তে তেওও এজন শিল্পী হিচাপে নিজকে সক্ষম কৰিবলৈ চেষ্টা কৰে আৰু আত্মপ্ৰকাশ বুলি ক'বলৈ হ'লে কিছুমান শিল্পীয়ে নিজৰ গানৰ জৰিয়তে নিজৰ সুখ দুখৰ কথা ক'ব গানৰ জৰিয়তে কয় আৰু কিছুমানে এক্টিঙৰ জৰিয়তে কিছুমানে আৰ্ট কৰা আৰ্ট কৰি কেনে দেখাই দিয়ে যে এইটো এনেকৈ প্ৰকাশ পেলায় আৰু এইবিলাকে বহু ধৰণৰ প্ৰভাৱ পেলায় তেওঁলোকক দেখি অনুপ্ৰাণিত হয় বেলেগ লোকো অনুপ্ৰাণিত হয় এওঁ তেওঁলোকে অনুপ্ৰাণিত হৈ ভাবে যে মইও এনেকুৱা কৰিব পাৰিম আৰু তেওঁলোকে এনেকুৱা কিছুমান মানুহে এনেকুৱা কৰিবলৈ যে শিল্পী হ'বলৈ সক্ষম হৈয়ো ত' শিল্পীক চাবলৈ গ'লে আমাক বহুত ধৰণে অনুপ্ৰকাশত প্ৰভাৱ পেলায় ভালো প্ৰভাৱ পেলায় কিছুমানে বেয়াও প্ৰভাৱ পেলায় ত' এইটো ক'বলৈ গ'লে যে শিল্পী অম্বেষণ আৰু প্ৰশাসনৰ শিল্পক ব্যৱহাৰ কৰিবলৈ হ'লে প্ৰথমে আমি নিজকে এজন ভাল শিল্পী হিচাপে সেয়ে প্ৰস্তুত কৰিব লাগিব আৰু এইটো প্ৰস্তুতৰ কাৰণে আমি প্ৰথমে সাধনা কৰিব লাগিব ত' এই সাধনা আমি নিজৰ মনেৰে কৰিব লাগিব যেনে যদি মই গান গাই ভাল পাওঁ ত' মই মন প্ৰাণে দি কেনে গান গান গাব লাগিব আৰু নাচি ভাল পায় নিজৰ নিজৰ মনেৰে নাচিব লাগিব ত' কাৰো ফ'ৰ্চফুলি যেন নকৰে এইটো এনেকৈ আমি নিজকে মানে শিল্পী হিচাপে পৰিচয় কৰিব পাৰিম যাতে আমাক দেখি সবেই অনুপ্ৰেৰণিত হয় আৰু তেওঁলোকো যাতে পিছলৈ এনেকৈ শিল্পী হ'বলৈ সক্ষম হয়